সৰ্বপ্ৰথমে গছ ৰুবলৈ মাটি কি মাটি ব্যৱহাৰ কৰোঁ বুলি ক'লে গছ সাপেক্ষে মাটি ব্যৱহাৰ কৰা হয় কি যিহেতু সকলো গছ সকলো মাটিতে বা সকলো খেতি কৰা গছ সকলো মাটিতে উপযোগী নহয় সেয়েহে গছ সাপেক্ষে আমি মাটি ব্যৱহাৰ কৰোঁ সৰ্বপ্ৰথমে আমি গছ ওখ ঠাই বা ওখ জেগা যেনে ধৰক আলতীয়া মাটিৰে থকা কিছুমান জেগাত আমি এনেধৰণৰ গছ কিছুমান ৰুব পাৰোঁ শাল চেগুন গমাৰি আমাৰি চিচু পমা সাঁচি চন্দন মেহগণি আজাৰ চোম নিম ইত্যাদি ধৰণৰ বিভিন্ন গছ আমি ওখ ঠাইত পানী নোহোৱা ঠাইত আমি ৰুব পাৰোঁ ঠিক তেনেদৰে আমি যদি কওঁ আলতীয়া মাটিত খেতি কৰা গছ বা বিভিন্ন ধৰণৰ গছ বুলি ক'বলৈ গ'লে আলতীয়া মাটিত আমি ধান বেঙেনা তিয়ঁহ কোমোৰা ইত্যাদি ধৰণৰ কৰিব পাৰোঁ কিন্তু আৰু আমি পাণ খেতি কৰিবলৈ হ'লে আমি পথাৰৰ পৰা আনি পানী নোহোৱা ওখ ঠাইত পাণ খেতি কৰিব পাৰোঁ আলতীয়া মাটিৰে আৰু ঠিক তেনেদৰে বালি মাটিত আমি খেতি কৰোঁ বুলি ক'লে বিভিন্ন ধৰণৰ আলুজাতীয় যিবোৰ শস্য বা গছ আমি সেইবোৰ কৰিব পাৰোঁ যেনে মিঠা আলু খোৱা আলু গাজৰ সৰিয়হ মূলা ইত্যাদি ধৰণৰ বিভিন্ন ধৰণৰ শস্যৰ আলুজাতীয় খেতিবোৰ আমি বালিচঁহীয়া মাটিত নদীৰ পলসুৱা মাটি আৰু বালিচঁহীয়া মাটিত আমি কৰিব পাৰোঁ